ন হাজাৰ নশ নিৰান্নবৈ সাত লাখ চৈধ্য হাজাৰ পোন্ধৰশ বাসত্তৰ তিনি লাখ ঊনষাঠি হাজাৰ তিনিশ পঁচপন্ন চাৰি লাখ আঠাইছ হাজাৰ আঠশ পঁয়ষষ্ঠি তিনি লাখ দুই হেজাৰ তিনিশ দুই